মই খুব কষ্টৰ ওপৰত মোৰ ল'ৰা ছোৱালী দুটাক শিক্ষা দীক্ষা দিলো মোৰ ল'ৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰি বৰ্তমান হস্পিতাল এখনত কাম কৰি আছে আৰু ছোৱালীয়ে এইবাৰ মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে এইখিনিয়ে মোৰ জীৱনত আটাইতকৈ ডাঙৰ সফলতা বুলি মই ভাৱোঁ আৰু সিহঁতৰ ৰিজাল্টৰ বাবে মই গৌৰৱান্বিত অনুভৱ কৰোঁ